মইতো সৰুতে বহুত খেলা খেল খেলিছিলোঁ তাৰে ভিতৰত মই লুডু খেলিছিলোঁ কাবাডী খেলিছিলোঁ কুকুৰা যুঁজো খেলিছিলোঁ আৰু খেলিছিলোঁ এই কিবা গোল্লা গোল্লা থাকে নহয় সেই গোল্লা খেলিছিলোঁ শিল পানী খেলিছিলোঁ এইবোৰ খেলোঁতে আৰু কুটু কুটু খেলিছিলোঁ এইবোৰ খেলোঁতে লুডু খেলোঁতে সাধাৰণতে লুডু এখনত এখন লুডু থাকে লুডুত গুটি থাকে চাৰিটা বক্স থাকে আৰু এটা কি কয় এইটো এটা ঘূৰুৱা বক্স এটা থাকে নহয় সেই বক্সটোত গুটিটো পৰি পৰে যেনেকে তেনেকেই এইটো খেলা হয় তাৰপিছত কাবাডী খেলিছিলোঁ কাবাডীত দুইফালে দুটা দল থাকে এটা দলত সাতজন নিয়মমতে থাকে কিন্তু আমাৰ যোনে যেইটা পাওঁ সমানে সমানে ভগাই লওঁ লৈ খেলা হয় আৰু ঠিক তেনেদৰে কাবাডীৰ পিছত খেলিছিলোঁ কুকুৰা যুঁজ পাঠশালা স্কুলত পঢ়ি থাকোঁতে খেলিছিলোঁ কুকুৰা যুঁজত এবাৰ পৰিছিলোঁও পৰি সৰি চাল বাকলি যায় ইয়াৰ ভিতৰত আৰু খেলিছিলোঁ ৰছী বেজিত ৰছী ভৰোৱা খেল এটা এটা বেজি দিয়া হয় সেই বেজিটোত ৰছী কোনে সোনকালে ভৰাব পাৰে সেইদৰে চোৱা হয় যোনে ফাৰ্ষ্ট ভৰাব পাৰে ফাৰ্ষ্ট হ'ল চেকেণ্ড ভৰাব পৰা চেকেণ্ড হ'ল থাৰ্ড ভৰাব পাৰে থাৰ্ড হ'ল ঠিক তেনেদৰে খেলবোৰ খেলা হয় তেনে বিভিন্ন খেল আছিল এতিয়া কিছুমান খেলৰ বিষয়ে পাহৰিলোঁ তাৰ নিয়মটো বহুত আছে কিন্তু আমি নিয়ম নীতি কোনো মনা নাছিলোঁ আমি ভাল লাগে কাৰণে সৰুতে সকলোৱে মিলি জুলি খেলিছিলোঁ তাৰ কোনো নিয়ম নীতি আমি মানি চলা নাছিলোঁ এনেকেই খেলিছিলোঁ আৰু